বিয়ালে যোৱাৰ আগতে আমি বহুত ভাল কাপোৰ কানি চিলাই পিন্ধি যাওঁ বিয়াত বিয়াৰ বহুদিনৰ পৰা প্ৰস্তুতি চলাই থাকোঁ কি পিন্ধিম কি নিপিন্ধিম বিয়াত আকৌ গোটেইবোৰে গৈ বহোগে ফুৰ্তি কৰোঁ বিয়াৰ দৰাক বা কইনাক আমি উপহাৰ দিওঁ বিয়াত বহুত ভাল ভাল মানুহৰ লগত কথা পাতো বা সকলোৰে লগত সুখ দুখৰ কথা পাতো আকৌ আমি চবৰে লগত আকৌ ভোজ ভাত খাওঁগৈ বিয়াত উৰুলি দিওঁ বহুতো দুখৰ কথা পাতো বা বহুতো ফূৰ্তি কৰোঁ তেনেকৈ আমি বিয়াত বহুত সময় নষ্ট সময় কটাও আকৌ আমি কাৰ ভূপেন হাজৰিকাৰ গান লগাই নাচো বিপিন চাউদাঙৰ বিহুগীত নাচো বিহুগীতত নাচো আকৌ আমি জুবিন গাৰ্গ নীলিমা খাতুন তেনেকুৱা ভাল ভাল গায়িকাৰ লগত বিহুগীত গানত নাচো সকলোৱে বহুত ফূৰ্তি কৰোঁ তাৰপিছতো আকৌ ফটো মাৰোঁ ভিডিঅ' কৰোঁ সকলোৱে লগত বিয়াত বহুত ফূৰ্তি ফূৰ্তি কৰি আমি সময়বোৰ কটাও বহুদিনৰ পৰা বন্ধু বান্ধৱৰ লগত সুখ বহুদিনৰ বহুত মানুহ চিনি নোপোৱা মানুহ লগত কথা পাতো আকৌ নিজা আপোন মানুহবোৰৰ লগতো কথা পাতো চবৰে লগতে কথা পাতি আমি বহুত সময় অঁ সময় কটাও তেনেকৈয়ে আমি বহুত গায়ক গায়িকাৰ গান শুনো নাচো বি নাচো আৰু গান গাওঁ বহুত সময় তেনেকৈয়ে আমি কটাই সেইদিনা আমাৰ বহুত ভাল লাগে আকৌ সকলোৰে লগত আকৌ আকৌ আকৌ খাওঁগে ভোজ ভাত খাওঁগে আকৌ আৰু আৰ্শীবাদ দিওঁ দৰা কইনাক তেনেকৈয়ে আমি সময়বোৰ উপভোগ কৰোঁ